আৰু এতিয়া সেয়া হ'ল মোৰ ৰন ৰান্ধনিশালৰ কথা আকৌ যেতিয়া কাপোৰ কানি ধুবলগীয়া হয় কাপোৰ কানি ক্ষেত্ৰতো

যিটো স্পিনৰ ব্যৱস্থা আছে তাত কাপোৰখিনি প্ৰায়ে আধা শুকায়ে যায়গৈ গতিকে বতৰ বেয়া হ'লেও সেই অসুবিধা নহয়

পঢ়াৰ সামগ্ৰীসমূহ তেওঁলোকক হাতে লিখে লিখি দিছিলোঁ বিলাই দিছিলোঁ আজিকালি কম্পিউটাৰত টাইপ কৰি দিওঁ যাৰ বাবে মোৰ বহু কাম কৰি এবাৰ থৈ দিলে সেইখিনি সদায়ে থাকি যায় আৰু বছৰে বছৰে ব্যৱহাৰো কৰিব পাৰি আৰু সেয়া আৰু আনকি ক্লাছ লওঁতে মই পাৱাৰ পইণ্ট ব্যৱহাৰ কৰোঁ যিহেতু আমাৰ পদাৰ্থ বিজ্ঞান মই

সেইসমূহ ক্লাছ ৰুমত আমি পাৱাৰ পইণ্টত তৰ সহায়ত দেখুৱাও আৰু যেতিয়া অনলাইন ক্লাছৰ সময় হৈছিল ক'ভিড কালত সেইখিনি সময়ত অনলাইন ক্লাছৰ বাবেও এটা মই পেন টেবলেট এটা সংগ্ৰহ কৰিছিলোঁ ক্ৰয় কৰিছিলোঁ আৰু সেই তাৰ সহায়ত

সন্মুখত কৰি দেখুৱালে ল'ৰা ছোৱালীয়ে আৰু বেছি ভালদৰে বুজি পায় গতিকে টেকন'লজীৰ সহায়ত এনে বহুত কামেই মই কৰি সহজ হৈ পৰিছে মোৰ বাবে